দিচ কল ইজ নাউ বিয়িং ৰেকৰ্ডেড অঁ হয় হয় অঁ আমাৰ অফাৰটো শেষ হৈ থাকিলে নহয় এতিয়া যোৱা সপ্তাহত শংকদেৱৰ তিথিৰ কাৰণে আমি ৰাখিছিলোঁ যি সমূহ আমাৰ ধৰ্মীয় গ্ৰন্থ সেইবিলাকত আমি অফাৰটো ৰাখিছিলোঁ এতিয়া এই সপ্তাহত তেনেকৈ অফাৰ নাই পিছে দেই মই আপোনাক আপুনি অহা সপ্তাহমানত অলপ ক'বচোন খবৰ এটা ল'বচোন এতিয়া আমি কোনো কিতাপতে অফাৰ দিয়া নাই মানে যোৱা সপ্তাহত অফাৰটো ৰাখিছিলোঁ যে এতিয়া শেষ হৈছেহে এইটো অফাৰ সেইকাৰনে তাৰমানে আমি অলপ দিনত দেৰিকে অফাৰ দিম বুলি ভাবিছোঁ অঁ ঠিক আছে আপুনি আহিব আমি ফেচবুকত আমি দি থাকোঁ নটিচ বিলাক অফাৰ থাকিলে আপুনি পোষ্টবিলাক চাবচোন আমাৰ ফেচবুক পেজটোত ঠিক আছে হ'ব